হয় মই ধৰ্মীয় পুথিৰ পৰা যদি পঢ়িছোঁ বুলি কি পঢ়িছে বুলি প্ৰশ্নটোৰ উত্তৰ দিবলগীয়া হয় তেতিয়াহ'লে সঁচা কথা ক'বলৈ গ'লে মই হনুমান চালিচাখন মংগলবাৰে মংগলবাৰে পঢ়োঁ আৰু সেইখন পঢ়ি মই কি বুলি ক'ম যথেষ্ট মনৰ শক্তি পাওঁ মনৰ বল পাওঁ এনেকুৱা লাগে যেন সপ্তাহটোত সপ্তাহটোত এবাৰে পঢ়োঁ বাৰু সপ্তাহটোত এবাৰ পঢ়ি দিয়াৰ লগে লগে এনেকুৱা লাগে যেন গোটেই সপ্তাহটোলৈ মই নিশ্চিত নিজক লৈ ল'ৰা ছোৱালীক লৈ মোৰ প্ৰিয়জনক লৈ পেলাই যাক মোৰ হেৰি মই মানে নিশ্চিত কাৰণ ইয়াত এতিয়া এটা এটা লাইনকৈ যদি ব্যাখ্যা কৰিবলৈ হয় বহুত দীঘল লাগিব কিয় লাগিব হৈ যাব ইয়াত হনুমান যিয়ে নি এটা মানে ইন্টাৰ মানে কি যি যিটো মানে এটা মানে ভিতৰুৱা শক্তি যিটো সেইটো মানে দিয়ে তাৰোপৰি ইয়াত ভূত পিশাচ যদিও দেখা নাই তেনেকৈ কিন্তু যিটো আমি মানি আছোঁ আমাৰ আগৰ পৰাই সবে মানি আছে সেইটোৰ পৰাও আমি ৰক্ষা পাওঁ ধন সম্পত্তি আয়ুস বৃদ্ধি অকাল মৃত্যু সেই সকলোখিনিৰ পৰাই তেওঁ আমাক মানে বচাই লৈ যাব বুলি মানে সেই হিচাপে পঢ়া হয় আৰু যথেষ্ট শক্তি শক্তি দিয়ে মানে সেইটো বুজাবলৈ বা ক'বলৈ অকণমান কঠিন কাৰণ কেলৈ এনেই হন এখন মানে হনুমান চালিচাখন পঢ়ি গ'লোঁ হৈ গ'ল সেইটো এটা বেলেগ কিন্তু যদি আপুনি অন্তৰৰ সৈতে ভক্তিৰে সৈতে অলপ মানে ভক্তিৰে সৈতে সেইখন পঢ়ে ধৰ্মীয় হিচাপে যদি পঢ়ে মোৰ নিজৰ ব্যক্তিগত মানে অনুভৱটো কৈছোঁ যথেষ্ট শক্তি পোৱা যায় নিজৰ জীৱনৰ দুখবিলাকক মানে নেওচি ওলাই যাবলৈ কাৰণে নিজৰ গতানুগতিক কামখিনি কৰিবৰ কাৰণে বা মনত কেতিয়াবা বহুত ধৰণৰ মানে কি ক'ম এতিয়া এনেকুৱা বিচাৰবোৰো কেতিয়াবা মানুহৰ মনলৈ আহে যিবোৰ আহিব নালাগে ধৰক ইংলিছত ক'বলৈ হ'লে পজিটিভ হিন্দীত ক'ব এইটো পজিটিভ আৰু নিগেটিভ বুলি কয় কিন্তু সেনেকুৱা কিছুমান মনৰ ভাৱৰ পৰাও যথেষ্ট মানে ওলাই আহিব পৰা যায় সেনেকুৱা ভাৱ মনলৈ নাহেই যদি ভক্তিৰে পঢ়ে সেইটো মানে মই প্ৰকাশ কৰিব নোৱাৰিম যদি নিজেই কোনোবাই খুব ভক্তিৰেও বহুত বিশ্বাসেৰে পঢ়ে তেওঁ নিজেই গম পোৱা যাব সেই কাৰণে মই হনুমান চালিচাখনৰ বিষয়ে ক'লোঁ কাৰণ এইখনৰ লগত এইখন পঢ়াৰ পিছত মোৰ বহুতখিনি অভিজ্ঞতা মানে বহুতখিনি মোৰ মানে হেৰি আছে তাৰমানে মোৰ নিজে প্ৰমাণ পোৱা কিছুমান কথা আছে যে মই যেতিয়া হাৰি যাওঁ যেতিয়া মোৰ জীৱনত যথেষ্টখিনি প্ৰব্লেম আহে ল'ৰা ছোৱালীক লৈ সংসাৰখন চলাই নিয়াক লৈ তাত মই পঢ়াৰ পিছত যথেষ্ট মানে শক্তি পাওঁ মানে যুঁজিবলৈ আগুৱাই যাবলৈ সিমানেই